হেল্ল' বাইদেউ মই পেচেণ্টে কৈছোঁ আপোনাৰ হস্পিটেলৰ মই মানে মই মানে আপোনালোকৰ মানে ইমান ভাল নেপালোঁ আপোনাৰ হস্পিটেলখনত লেট্ৰিন বাথৰুমবিলাক মানে ইমান লেতেৰা আৰু চাফ চিকুণ নহয় সময়ৰ মতে নাৰ্ছ ডক্তৰো নাহে চোৱা চিতা নকৰে আৰু পানীৰ কাৰণেও প্ৰব্লেম পালোঁ লেট্ৰিন বাথৰুমবিলাকত ইমান টেপ চেপবিলাক ভালদৰে মানে মানে হেৰি পানীটো মানে ঠিকমতে নাহে অকণ অকণকে আহে আৰু দৰৱ পাতিবিলাকো মানে ভালদৰে নিদিয়ে বহুত প্ৰব্লেম পালোঁ তোমালোকৰ মানে হস্পিটেলখন মই নাৰ্ছ ডক্তৰবিলাকো মানে টাইমত নাহে ভালদৰে চোৱা চিতাও নকৰে সিহঁতে কি কথা সিহঁতেহে জানে মানে ইমান ভাল নহয় মানে হস্পিটেলখন অঁ সেয়ে আকৌ লেতেৰাটোৱে বেছি সমস্যা হৈছে ইমান হস্পিটেলখন ইমান লেতেৰা হৈ থাকিলে ভাল নালাগে ন পেচেণ্টবিলাকো থাকি ভাল নেলাগে ভালকে হস্পিটেলখন চাফ চিকুণ কৰি থ'ব লাগে আৰু লেট্ৰিন বাথৰুমবিলাকো চাফ চিকুণ কৰি থ'ব লাগে আকৌ পানী চানীখিনিও মানে টাইমত পালেহে ধৰক পেচেণ্টে ব্যৱহাৰ কৰিব পৰা যায় সেইখিনিও আপোনালোকে ঠিকমতে ৰখা নাই সেইটো সেইবিলাকে প্ৰব্লেম আৰু আৰু দৰৱ পাতিবিলাকো মানে ইমান ভালদৰে নিদিয়ে আকৌ টাইমত মানে বহুত অসুবিধা আপোনাৰ আপুনি মানে মই মানে থাকি ভালে বহুতে বেয়া পালোঁ আপোনাৰ হস্পিটেলখনত অঁ আৰু মানে হেৰি আকৌ দৰৱ পাতিবিলাকো ভালদৰে নিদিয়ে ইমান ভাল নহয় ঠিক আছে